হেল্ল' শুনিছেনে হয় হয় হয় হয় আপুনি বাৰু ধ্ৰুৱ ডেকাৰ দেউতাক কিশোৰ ডেকা হয়নে অ হয় মই ধ্ৰুৱ ডেকাৰ স্কুলৰ পৰা কৈ আছোঁ হয় হয় হয় হয় মই শিক্ষয়ত্ৰী স্কুলৰ হয় হয় আপুনি এতিয়া কথা পাতিব পৰা অৱস্থাত আছে ন হয় মই অকণমান ক'ব লগা আছিলে ধ্ৰুৱ ডেকাৰ বিষয়ে হয় আপুনি এনেই গম পায় নে এই আপোনাৰ ইউনিট টেষ্টৰ যে ৰিজাল্ট দিছিল পৰীক্ষাৰ যে ৰিজাল্ট দিছিল গম পায়নে হয় আপুনি এনেই বহী চেক কৰিছে তাক সুধিছে হয় তাৰ বহীবোৰ চাইছে আপুনি

আচ্ছা কি কৈছেনো ভাল হোৱা নাই বুলি কৈছে আচ্ছা ভাল হোৱা নাই মানে তাৰটো একেবাৰেই ভাল হোৱা নাই আপুনি যদি বহী ভালদৰে চেক কৰিছে তাৰটো একেবাৰেই ভাল হোৱা নাই হয় হয় তো আপুনি কি মই ক'ব খুজিছোঁ কি হয় হয় কি ছাবজেক্ট মানে তাৰ গোটেইকেইটা ছাবজেক্টতে আপোনাৰ ভাল মাৰ্কচ পোৱা নাই একেবাৰে বেয়া হৈছে আৰু আপোনাৰ তাক ক্লাছতো আমি পৰ্যবেক্ষণ কৰি আছোঁ ক্লাছতো দেখা পাই আছোঁ আগতে সি ভালেই আছিলে বাৰু পঢ়া শুনাত না হয় হয় তাৰ স্বভাৱ পাতিও ভাল আছিলে এতিয়া লাহে লাহে দেখিছোঁ তাৰ মনোযোগ একেবাৰেই নোহোৱা হৈছে ক্লাছত একেবাৰেই নোহোৱা হৈছে আৰু আগতেও আপোনাক ক'ব দিছিলোঁ স্কুলত মাতি পঠিয়াইছিলোঁ তাৰ বিষয়ে আলোচনা কৰিবৰ কাৰণে কিন্তু আপুনি নাহিলে এতিয়া তাৰ পৰীক্ষাৰ হয় হয় পৰীক্ষাৰ ৰিজাল্টটো দেখি আপোনাক ফোন কৰিব বাধ্য হ'লোঁ তাৰ একেবাৰে পঢ়াত আমি হেৰি দেখা নাই

হয় হয় হয় হয় অঁ হয় হয় নাই নাই আমিতো আমাৰ ফালৰ পৰা চেষ্টা কৰিয়ে আছোঁ কথাটো হৈছে কি অকলটো শিক্ষকখিনিৰ ওপৰতেই গোটেইখিনি জাপি দিলে নহ'ব কাৰণ সি স্কুলত ধৰক আমি পাওঁ তাক পাঁচ ছয় ঘণ্টা হা দিনটো কিন্তু বাকী সময়খিনিতো সি ঘৰতেই থাকে ঘৰতেই সি অতিবাহিত কৰে গতিকে আপোনালোকেও ঘৰত সি কি কৰিছে কিমান সময় পঢ়িছে নাইবা স্কুল কি পঢ়াইছে অলপ